মোৰ এদিনৰ ডায়েটত বহুতো বস্তু অন্তৰ্ভুক্ত থাকে যেনে ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পিছত এক লিটাৰ পানী খোৱা যায় তাৰ দহ মিনিটমানৰ পিছত দুটা কুকুৰাৰ কণী সিজাই খোৱা হয় তাৰপিছত নটাৰ পৰা দহটা মান বজাত কেইটামান ভাত খোৱা হয় ভাত খোৱাৰ এঘণ্টামানৰ পিছত গোটা মগু ভিজাই থোৱা গোটা মগু খোৱা হয় দুপৰীয়াৰ বাৰটা বজাত একাপ ফিকা চাহ দুখন বিস্কুটৰ সৈতে খোৱা যায় তাৰপিছত দেৰটা দুটামান বজাত আকৌ কেইটামান ভাত শাক চব্জি দাইলৰ সৈতে খোৱা যায় তাৰপিছত আবেলি দৌৰি আহি অলপ পানী খোৱাৰ পিছত প্ৰটিন শ্বেক তাৰপিছত দুটা কল খোৱা যায় ৰাতি আহাৰত খুব কেইটামান ভাত অকণমান ভাজি আদি খোৱা হয় সন্তুলিত আহাৰে আমাৰ সুস্বাস্থ্যলৈ বহুতো অৱদান আগবঢ়ায় সন্তুলিত আহাৰে আমাৰ শক্তিশালী কৰি তোলে সন্তুলিত আহাৰ ভক্ষণ কৰিলে আমি এটা সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰোঁ যিকোনো কাম কৰিবলৈ আমি শক্তি পাওঁ যেনে দৌৰা এক্সাৰ্চাইজ কৰা সেইবোৰ কৰিবলৈ আমাক আৰু জোৰ দিয়ে সন্তুলিত আহাৰে সন্তুলিত আহাৰ দিনক দিনে গ্ৰহণ কৰি থাকিলে এটা ভাল স্বাস্থ্যৰ অধিকাৰী হ'ব পাৰে আজিকালি বহুতো ডেকা বহুতো যুৱ চামক দেখা যায় সন্তুলিত আহাৰ গ্ৰহণ নকৰে বহুতো বাহিৰা খাদ্য আদি খোৱা দেখা যায় যাৰ ফলত স্বাস্থ্যৰ দিনক দিনে অৱনতি ঘটে বেমাৰ আজাৰ বিভিন্ন ধৰণৰ ৰোগ ব্যাধিয়ে দেখা দিয়ে উচ্চ মানদণ্ডৰ পাচলি চাউল আৰু অন্য খাদ্য শস্য় লাভ নকৰোঁ কিন্তু সেইবোৰ গ্ৰহণ কৰিলে স্বাস্থ্যৰ পক্ষে ভাল পাচলি যেনে গাজৰ তিয়ঁহ গাজৰ তিয়ঁহ কেঁচা শাক পাচলিসমূহ অমিতা এইবোৰ খাদ্যত যোগ কৰিলে খুবেই ভাল ঠিক তেনেকৈ চাউল আৰু অন্য খাদ্য শস্য় যেনে অ'টছ আৰু কুকুৰাৰ মাংস ছাগলীৰ মাংস এইবোৰ মাংস খালে দেহত যথেষ্ট পৰিমাণৰ প্ৰ'টিন পোৱা যায়